আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ ব্যৱসায় আমি আৰম্ভ কৰিব পাৰোঁ যেনে ধৰণৰ আমি চাইকেল দোকানেই হওক বা ইলেক্ট্ৰনিকছৰ যিটো আমি ইলেক্ট্ৰনিকছৰ যিটো সুবিধা দিব পাৰোঁ যাতে আমি মেকানিকৰ ধৰণে আমি কাম কৰিব পাৰোঁ নাইবা আমি চবজি ধৰ চবজি তবজি আমি ব্যৱসায় কৰি য আমি যিটো আমাৰ ফাইনেন্সিয়েল এইটো আমি গঢ় দি উঠাব পাৰিব পাৰোঁ নাইবা আমি বিভিন্ন ধৰণৰ কোচিং বা টিউশ্য়ন কৰি আমি যিবিলাক শিক্ষিত ষ্টুডেণ্ট আছে সেইবিলাকে টিউশ্য়ন কৰি নিজৰ এটা ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে লগতে তেওঁলোকে যিবিলাক উৎসৱ পাৰ্বন হয় এই উৎসৱ পাৰ্বনত তেওঁলোকে বিভিন্ন ধৰণৰ দোকান যেনে ধৰণৰ এতিয়া পানীপুৰি নাইবা এইধৰণৰ মিছাল ভাজা এইবিলাক তেওঁলোকে লৈ মাত্ৰ এখন দোকান আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকে তাতে এটা বহুত ভাল এটা যিটো মূল্য আহে তাৰ মূল্য এটা পাব আৰু এনে ধৰণে আমি এটা ব্যৱসায় এটা স্থাপন কৰিব পাৰোঁ তো ব্যৱসায় এটা স্থাপন মানে ব্যৱসায় এটা সংস্থাপন বা আৰম্ভ কৰিবলৈকে প্ৰথমতে আমি নিজকে এবাৰ যিটো সেই আছে তাৰ মূলধনটো আমি উলিয়াব লাগিব প্ৰথমতে আমি ক'ৰবাৰ পৰা এইটো আমি লোন লৈ বা বেলে বেলেগৰ ওচৰ চুবুৰীয়াৰ পৰা লৈ নাইবা ঘৰৰ পৰাই লৈ আমি এইটো আৰম্ভ কৰিব পাৰোঁ আৰু ইয়াত ফলত ইয়াৰ আৰম্ভ কৰাৰ পিছত যেতিয়া আমি এইটো লাভৱান হম সেই লাভখিনি আমি ৰাখি তাৰ মূলটো আমি পৰিশোধ কৰিব পাৰোঁ আৰু এনে ধৰণে আমি নানা যি এটা ব্য়ৱস্থা বা এটা ব্যৱসায় এটা আমি আৰম্ভ কৰিব পাৰোঁ তো ব্য়ৱসায় আমি কৰিব লাগে কাৰণ নিজে আত্মনিৰ্ভৰশীল হ'ব লাগে যাৰ যেনেকৈ আমি মানে বেলেগৰ পৰা যাতে আমি পইচা ল'ব নালাগে তো তাৰ কাৰণে আমি নিজে এটা ব্যৱসায় স্থাপন কৰিব লাগে ব্যৱসায় আমি আমাৰ নিজা অঞ্চলতে নাইবা আন এখন গাঁৱত আমি ব্যৱসায়টো কৰিব পাৰোঁ ব্যৱসায় কৰাৰ লগে লগে আমি আমি নিজকে এটা বহুত সেই হিচাপে আমি গঢ় ল'ব পাৰোঁ ইয়াৰ ফলত আমি বিভিন্ন বস্তু শিকিব পাৰোঁ কেনেদৰে কাম কৰিব লাগে সমাজৰ লগত কেনেদৰে চলিব লাগে তো এইবিলাক আমি ব্যৱসায়ৰ মাজেৰেও অলপ চলপ হ'লেও শিকিব পাৰি তো এইখিনি